হয় টিভি শ্ব' চাৰ্ক টেংক বিষয়ে আমি আজি টিভি যিবিলাক ব্যৱসায়ৰ ওপৰত আজি আমাক যিবিলাক শ্ব' দেখায় যিবিলাক আমি চাওঁ ত' সেইবোৰৰ পৰা আমি যথেষ্ট অনুপ্ৰাণিত হওঁ তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰিবলৈ কেনেকৈ কৰিব লাগিব এটা এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ ক'ৰ পৰা কেনেকৈ কৰিলে কেনেকৈ সুবিধা হ'ব বা টিভি টিভিত যিবিলাক শ্ব' আহে আমি সেইবোৰ চাওঁ চাই মানে কি অনুপ উৎসাহ পাওঁ যে মহিলাই বা এজন এজন পুৰুষে কেনেকৈ খুব কম হেৰিয়ৰ মানে কম বাজেটেৰে কেনে কেনেদৰে আগবাঢ়ে কেনেকৈ কৰিলে মানে কি কোন মানে কেতিয়া ব্যৱসায়টো কৰিবলৈ প্ৰথমতে আপুনি আৰম্ভ কেনেকৈ কৰিব ধৰক বা কোনটো ব্যৱসায় কৰিলে কেনেদৰে আমাৰ লাভ হ'ব ত' সেইবোৰৰ পৰা আমাৰ যথেষ্ট জ্ঞান পাওঁ টিভি শ্ব'বোৰত